বৰগীত লোকগীত আদি মই নাগাওঁ কিন্তু মই এই মিউজিক গান ব ৰেডিঅ'ত শুনি ৰেডিঅ'ত শুনো আৰু নিজে মি মিউজিক প্লেয়াৰ বজাই শুনো এইবোৰ শুনি মোৰ ভাল লাগে বিশেষকৈ জুবিন গাৰ্গে গায় বৰগীত লোকগীত জুবিন গাৰ্গৰ গানবোৰ শুনি থাকোঁ যিবোৰ বৰগীত লোকগীত আদি আৰু সেইবোৰ শুনি শুনি মোৰ এতিয়া আৰু এনেই মুখষ্ঠ নাই কিন্তু মানে শুনি মই ভাল পাওঁ ৰাতিপুৱা সময়ত শুই শুই উঠিয়ে মুখ চুখ ধুই মই এই এইবোৰ গীতেই লগাই দিওঁ বৰগীত বা টোকাৰী গীত আদি ধৰণৰ গীতো লগাই দিওঁ আৰু ৰাতিপুৱা শুনি শুনি মোৰ বহুত ভাল লাগে আৰু এই এই আৰু তেনেকৈ ক'ৰবাত যদি প্ৰতিযোগিতা পাতিছে তেতিয়াও মই প্ৰায় যাওঁ যাওঁ সৰু সৰু ল'ৰা ছোৱালীবোৰে যেতিয়া এইবোৰ গীত গায় মঞ্চত গায় তেতিয়া মোৰ শুনি বহুত ভাল লাগে আৰু তাৰ লগতে কিছুমান গালে ম অলপ অলপটো মোৰ মনত থাকেই বাৰু কিন্তু মানে যেতিয়া তেওঁলোকে গাই লগতে এনেই মনলৈও আহি থাকে অঁ এইটো গাত এইটো গীত এনেকৈ এনেকৈ আৰু চিনাকী মানুহ শুনি থাকিলে চিনাকি যদি হয় তেতিয়া মই কওঁ তোমালোকে এইবোৰ গীত গাই থাকিবা দেই এইবোৰ গীত বৰ ভালো লাগে আৰু এইবোৰ গীতে আমাৰ অসমীয়া সমাজৰ কাৰণে এই চিনাক অসমীয়া সমাজত চিনাকি অসমীয়াসকলে এইবোৰ ধৰণৰ গীত গায় বৰগীত লোকগীত সেই সেই বিষয়ে মই কওঁ আৰু তেওঁলোকেও এই এনেকৈ শুনি পেনে ছাগে উৎসাহ হয় উৎসাহ হয় আৰু গাবলৈ শিকে আৰু আৰু গান গানৰ স্কুলত এইবোৰ প্ৰায়ে শিকায়েই সেইবোৰে শিকায় আৰু বেলেগ তেওঁলোকে প্ৰেক্টিছ কৰি গাব ত' আমিও শুনি শুনি ভাল পাওঁ তেতিয়া মাক বাপে যিসকলৰ মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক এইবোৰ নি পিনে শিকাইছে সেইবোৰকো মই ইয়াৰ ফালৰ পৰা ধন্য়বাদ জনাইছোঁ নিজৰ ল'ৰা ছোৱালীক যে এই গান গাবলৈ শিকাইছে আৰু গাননো কাৰ ভাল নালাগে সকলোৰে ভাল লাগে সেই ভাবি অঁ

বৰগীতটোতো সবেই মোৰ মতে অসমীয়া যদি হয় তেওঁলোকে ভাল পাবই লোকগীত অঁ এনেইতো মইতো তে তেনেকৈ নাগাওঁ কিন্তু আৰু সেয়াও ৰেডিঅ' বা এনেকৈ মিউজিক চিষ্টেমৰ হেৰিয়ত বজাই মই ৰা শুনোঁ আৰু লগতে এনেই মুখেও মানে তেওঁ সেই মিউজিক গানৰ লগত এই মিলাই মিলাই থাকোঁ আৰু এই এইবোৰ এই তেনেকেই শুনি থাকোঁ আৰু ভালো লাগে আৰু তেনেকৈ ম মঞ্চতো যদি কোনোবাই গায় ভালেই লাগে আৰু শুনিও ভাল লাগে দেখিও ভাল লাগে আৰু যিসকলে এইবোৰ গীত গাই আছে তেওঁলোকলৈ মোৰ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈও যেন এইবোৰ গীত চলি থাকে